মোৰ প্ৰিয় দৌৰা অৱস্থানটো হ'ল কমাৰ চুবুৰীৰ পৰা শিলিখাবাৰী শিলিখাবাৰীৰ পৰা বৰগাওঁ বৰগাঁৱৰ পৰা এৰাসুতিৰ জংগল হৈ আপোনাৰ ঠেলামৰালৈকে ঠেলামৰাৰ পৰা আকৌ কমাৰ চুবুৰী ত' তেনেকুৱা তেনেধৰণে আমি দুইপাক দৌৰোঁ দেইলি ইয়াৰ বাবে বহুত ভাল লাগে গাটো ফ্ৰেছ ফ্ৰেছ ফিল হয় আৰু মই অকলে নদৌৰোঁ মোৰ লগত মোৰ লগৰবোৰ থাকে তেওঁলোকেও দৌৰি আছে আমি সকলোৱে একেলগে দৌৰোঁ